মই মোৰ ৰন্ধা প্ৰক্ৰিয়াটো মই এটা পেছা হিচাপেই ভাবোঁ কাৰণ মোৰ এখন সৰুকৈ হোটেল আছে সেই হোটেলত মই নিজে চাহ অ চাহ ভাত বা মাছ মাংস সকলো মই নিজেই বনাওঁ তাৰ পৰা দুটকা ইনকাম হয় সেইকেইটাইতো ঘৰখন চলিব পাৰোঁ সেইটো কাৰণে মোৰ ধৰা গোটেইখিনি কাম মই তাতে কৰিব পাৰোঁ বা ময়ো দুটকা হাতেৰে চুবলৈ পাওঁ সেইটো কাৰণেই আমাৰ পৰিয়ালৰ সকলোৱে মোক এই প্ৰক্ৰিয়াটোত উৎসাহ যোগাইছে